অঁ হেল্ল' ভাইটি অঁ তুমি ডেলিভাৰী বয়জন হয়নে বাৰু অঁ তোমাৰ কালি ডেলিভাৰীটো তুমি বৰ হেৰিয়াত ঠাণ্ডাখনত দিলাহি ভাল পালো দেই গধূলি হ'লেও মানে কালি ওলাই গৈছিলোঁ বুইছা তোমাক মানে মইতো ফোন কৰিছিলোঁ যে মানে তোমাৰ ৰাতি হৈ গ'ল আকৌ আহোঁতে এতিয়া তুমি নল'লেও নহয় মই আজি দৰকাৰ হৈছিলেই মানে বস্তুটো সেইকাৰণে ভাল পালোঁ দিব লাগিব চোৱা চব এনেকুৱা নহয় নহ্ তোমাৰ নিচিনা ভাল পালো তোমাৰ চাৰ্ভিচটো দেই মই ৰেটিং দিলোঁ বাৰু তোমাক ফাইভ ষ্টাৰ কিন্তু এতিয়া ফোন কৰোঁ বুলি তোমাক তোমালোকে মানে ইমান বতাহ বৰষুণে ডেলিভাৰী কৰা আৰু তাতে মই তোমাক ৰাতিপুৱা সময়ত এবাৰ ঘূৰাই পঠিয়ালোঁ ভাল লাগে ভাল লাগে তোমালোকৰ নাই নাই ছাৰ্ভিছবিলাক ভাল লাগে মনটো আজ আজি ক'ত আছা তুমি এতিয়া অঁ আজিও আছে নেকি তোমাৰ দেওবাৰেও থাকে নেকি অঁ তোমাৰ কিমান দিন হ'ল কাম কৰা ইয়াত অঁ এদিন আহিবা আমাৰ ঘৰলৈ বুইছা তোমাক এসাঁজ খোৱাব লাগিব অঁ তোমাৰ ঘৰ হেৰি কোৱা অঁ গধূলি সময়ত আহিব মোক তোমাৰ এতিয়া মই নাম্বাৰটোতো পালোৱে পাৰ্চনেল নাম্বাৰটো অঁ তোমাক ফোন কৰি দিম হা তুমি আগে জনাবা খালি অহা আগত জনাবা নাই নাই মোৰ অৰ্ডাৰ দিয়াই আছে তোমাৰ পা পাৰ্চেল তিনিটামান অঁ মানে পাৰ্চেলকেইটা তোমাৰ এতিয়া তুমি এদিন এৰি এদিন দেখাইছে অঁ অঁ অঁ অঁ অঁ তুমি আৰু মোক ফোন কৰি ল'বা বুইছা সোমোৱা আগত মানে মই দিনততো নাথাকো কামলৈ যাওঁ যে অঁ ভাল লাগিলে ভালে ধন্যবাদ থাকিলে দেই তোমালৈ ঠিক আছে দিয়া